মই যোৱা এবছৰত হোৱা শেহতীয়া স্মৰণীয় ঘটনা বা অভিজ্ঞতা বৰ্ণনা কৰিবলৈ হ'লে মই আজিৰপৰা চাৰিমাহ আগত আমাৰ অঞ্চলত হৈ যোৱা বেডমিন্টন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিলোঁ আৰু তাৰবাবে মই পুৰস্কাৰ পাইছিলোঁ পুৰস্কাৰত মই বঁটা পাইছিলোঁ আৰু লগতে অলপ মাননি ধন মাননি পাইছিলোঁ তাৰ লগতে সেইখিনিতো পাইছোঁৱেই তাৰ লগতে মই ৰাইজৰ বহুত প্ৰশংসা লাভ কৰিলোঁ আৰু লগতে সন্মানো লাভ কৰিলোঁ মোৰ খুবেই ভাল লাগিল যোৱা বছৰৰ ভিতৰত হোৱা স্মৰণীয় ঘটনা বুলি ক'লে সেইটোৱেই হ'ব